মই মোৰ বাইকৰ যত্ন লম মোৰ বাইকখন কিনাৰ পিছত তিনিবাৰকৈ ছাৰ্ভিচিং কৰিছোঁ আৰু বাইকখন মই ঘৰতে ধুই থাকোঁ বাইকখন অলপ লেতেৰা হোৱা যেন দেখিলে মই এটা চেম্পু চাবোন দি ধুওঁ আৰু বাইক এখন আছে মোৰ হিমালয়ান আৰু সেই বাইকখন চলাই ভালো লাগে সেইবাবে মই সেই বাইকখন বহুত পৰিপাতিকৈ ৰাখোঁ আৰু বাইকখন যেনেকৈ কষ্ট কৰি লৈছোঁ আৰু তেনেকৈ প্ৰতিপালন কৰাটোও দায়িত্ব নিজৰ সেইবাবে মই বাইকখন বহুত ভাল কৰি ধুই পখালি ৰাখোঁ আৰু মই বাইকখন দূৰ দূৰণিলৈ লৈ যাওঁ আকৌ লৈ আহি ঘৰত মোহাৰোঁ সেই বাইকখন লেতেৰা হৈছে বাবে মই আকৌ মোহাৰোঁ আৰু মই বাইক চলাওঁতে ভাগৰুৱা অনুভৱ কৰোঁ দূৰ দূৰণিলৈ যাওঁতে ভাগৰ লাগে এবাৰ দূৰলৈ গৈছিলোঁ অৰুণাচললৈ গৈছিলোঁ আৰু যাওঁতে মই মোৰ লগত এজন গৈছিলে লগৰ এজন সি বাইক চলাব নাজানে সেইবাবে ময়ে চলাবলগীয়া হৈছে আৰু চলাওঁতে ভাগৰো লাগে অকলে কিমান চলাব চলাই গৈছোঁ আকৌ ঘূৰি আহোঁতে ময়ে চলাবলগীয়া হৈছে আহোঁতে অলপ ভাগৰুৱা অনুভৱ কৰিছোঁ আৰু ভাগৰুৱা অনুভৱ কৰিলেনো কি হ'ব ময়ে চলাব লাগিব গৈছোঁ যেতিয়া ঘূৰিতো আহিব লাগিবই

বাইক চলাওঁতে বহুত ভাগৰুৱা অনুভৱ হয় নিজে হেতু বাইকখনো অলপ গধুৰ হিমালয়ান বাইকখন সেইবাবে অলপ ভাগৰুৱাত হোৱাতো স্বাভাৱিক আৰু ভাগৰুৱা অনুভৱ কৰি কৰিলেও ভাগৰুৱা হৈ নপৰোঁ কাৰণ বাইকখন এনেও চলাব লাগিবই আৰু দীঘলীয়া পথত যাত্ৰা কৰিলে বহুত দূৰ যাবলৈ হ'লে বহুত সতৰ্কৰে চলাব লাগে আৰু মই সেই সতৰ্ক হৈয়ে থাকোঁ নিজৰ ছাইডেদি যাওঁ আৰু আহোঁতেও নিজৰ ছাইডেদি আহোঁ আৰু বাইকৰ ছিগনেল দি কোনোবা টাৰ্ণিঙত সোমাবলৈ হ'লে নিজৰ বাইকৰ ছিগনেল দি পিনি সোমাই যাওঁ আৰু বাইক চলাবলৈ বহুতো নথিপত্ৰৰ জৰুৰত হয় লাইচেন্স লাইচেন্সো আছে মোৰ আৰু হেলমেট পিন্ধি মই যাওঁ বাইক চলাই আৰু হেলমেট নিপিন্ধাকৈ বাইক চলালে কোনোবা এটা জেগাত এক্সিডেণ্ট হ'লে নিজৰ শৰীৰৰ অঘটন ঘটিব পাৰে বা মাথাত দুখ পাব পাৰে সেইবাবে হেলমেট পিন্ধাটো অতি জৰুৰী আৰু সেইকাৰণে মই হেলমেট লৈছোঁ হেলমেট পিন্ধি মই দূৰ দূৰণিলৈ যাত্ৰা কৰোঁ সেইবাবে কেতিয়াবা এক্সিডেণ্ট হ'লেও বা দুৰ্ঘটনা হ'লেও সেই দুৰ্ঘটনাৰপৰা হাত সাৰিব পাৰি আৰু বাইক চলাই বহুত দূৰ দূৰণিলৈ যাত্ৰা কৰিব লাগে কিন্তু সতৰ্ক হৈ যাব লাগে সতৰ্ক হৈ গ'লে নিজৰ শৰীৰটো বা নিজৰ জীৱনটো ভালে থাকে আৰু এনেকৈ এবাৰ দূৰলৈ গৈছিলোঁ লাদাখ গৈছিলোঁ লাদাখৰপৰা আহোঁতে বহুতো সমস্যাই দেখা দিছিলে যেনে বৰষুণ দিছিলে আৰু সেই অতিপাত বৰষুণত বাইক চলাব নোৱাৰি অতিপাত বৰষুণত বাইক চলালে কেনেবাকৈ অঘটন হ'বও পাৰে সেইবাবে মই তাতে এদিন ৰখি দিলোঁ লাডাখলৈ যাওঁতে একো অঘটন হোৱা নাছিল কিন্তু আহোঁতে অলপ দিগদাৰ হৈছিল বৰষুণৰ বাবে আৰু সেই বৰষুণৰ বাবে মই এটা ৰুমত ভাড়ালৈ ৰখি দিলোঁ আৰু পিছদিনাখন মই তাৰপৰা ওলাই দিলোঁ আৰু পিছদিনাখন ওলাই মই আকৌ আহি থাকোঁতে লাদাখ পাৰ নোহোৱাৰ আগতে অলপ আগত মোৰ অঘটন এটা হ'বলৈ হৈছিল কিন্তু অঘটনটো নহ'লে কাৰণ মানে বেছি ডাঙৰকৈ নহ'লে হ'লেও হৈছিলে কিন্তু হেলমেটটো থকাৰ বাবে মই বাচি গ'লোঁ আৰু হেলমেটটো থকাৰ কাৰণে চাগে মোৰ মই জীয়াই আছোঁ আৰু হেলমেট বাইক চলাওঁতে হেলমেটটো পিন্ধাতো অতি জৰুৰী হেলমেট নিপিন্ধিলে কেনেবাকৈ দুখো পাব পাৰে বা বহুতো আঘাতপ্ৰাপ্ত হ'ব পাৰে আৰু হেলমেট পিন্ধি যোৱাটো অতি জৰুৰী হেলমেট পিন্ধি হেলমেট পিন্ধি যাব লাগে আৰু মোৰ বাইকখনৰ যত্ন মই বহুভাৱে লওঁ আৰু বাইকখন ক'ৰবালৈ চলাই যোৱাৰ পিছত ঘৰত আহি আকৌ সেই বাইকখন মোচোঁ আৰু বাইকখন যেতিয়া সময় হয় তেতিয়া ছাৰ্ভিচিং দিওঁ ডিলাৰত গৈ পিনি আৰু বাইকখনৰ ম'বিল চেঞ্জ কৰি থাকোঁ কাৰণ ম'বিলটো চেঞ্জ কৰি থাকিলেহে বাইকখন ভাল হৈ থাকিব আৰু বাইকখনত অধিক পৰিমাণে কম কৰি নহয় অধিক পৰিমাণে তেল ভৰাই ৰাখোঁ যাতে বাইকখন ভাল হৈ থাকক আৰু ক'তো যাতে তেল এদাই নহয় মই সঠিক স্থানত পাওঁগৈ আৰু সঠিক স্থানৰপৰা আকৌ ঘূৰি আহিব পাৰোঁ আৰু বাইকখনে মাইলেজ ভালেই দিয়ে আৰু বাইকখন চলাওঁতে বহুত সতৰ্ক হৈ থাকিব লাগে আৰু সেই সতৰ্ক মই বজাই ৰাখোঁ আৰু বাইক চলাওঁতে আকৌ এদিন মই অলপ দূৰত যাওঁতে ছাগলী এটা মুখৰ আগত আহি গৈছিলে হ'লেও মই ব্ৰেক মাৰি ৰখালোঁ কাৰণ মোৰ তাত দুৰ্ঘটনা হ'বলৈ হৈছিল লৈছিলে কিন্তু মই দুৰ্ঘটনা নহ'লে কাৰণ মই বাইকৰ ব্ৰেক টানি ৰাখিছিলোঁ আৰু ব্ৰেকৰ জৰিয়তে বাইকখন ৰখি গ'ল নহ'লে চাগে তাত মোৰ দুৰ্ঘটনা হ'লহেঁতেন